মই সৃষ্টি কৰা ভাস্কর্য্য় বা বেছি ভাস্কর্য্য় মই সৃষ্টি কৰা নাই এতিয়ালৈকে মোৰ ড'মেইন যোনটো মেইন ড'মেইন হৈছিলে সেইটো আৰ্ট আৰু পেইন্টিং এইবিলাক বেছি আছিল তাৰে মাজত এটা দুটা এটা দুটা মই সৰু চাইজৰ ভাস্কর্য্য় মই হেৰি কৰিছোঁ কিন্তু মাটিৰ যোনটো আমাৰ বুলি কয় সেইটোৰে মই ভাস্কর্য্য়ৰ দুটা সৃষ্টি কৰিছিলোঁ এটা হ'ল গছ কাটি থকা গছ কাটি থকা এজন মানুহ ধূতি পিন্ধি কুঠাৰেৰে গছ কাটি আছে আৰু এটা মই যোনটো বনাইছিলোঁ সেইটো এই পেঁপা আৰু গামোচা মাঠাত গামোচা আৰু সেই গামোচা মাৰি বিহুৰ বিহুৰ ড্ৰেছত ধূতি মাৰি সেইটো বাঁহী বাঁহী নহয় সেইটো পেপাঁ যোনটো পেপাঁ বুলি মহৰ শিঙৰ পেপাঁ মহৰ শিঙৰ পেপাঁটো বজাই আছে সেনে এটা ভাস্কর্য্য়ৰ সৃষ্টি কৰিছিলোঁ কিন্তু সেইটো ছাইজটো সিমান ডাঙৰ নাছিল মই দুহেজাৰ ষোল্ল চনত তেতিয়া মই মাষ্টাৰ ডিগ্ৰী পঢ়ি আছিলোঁ গুৱাহাটী কমাৰ্চ কলেজত তেতিয়া মাষ্টাৰ ডিগ্ৰীৰ এম কম ডিপাৰ্টমেন্টৰ পঁচিছ বছৰ যোনটো আমাৰ ৰূপালী জয়ন্তী বুলি কয় পঁচিছ বছৰ হৈ আছিল আৰু তেতিয়া মোক মোৰ এটা কমিটিত থ'লে যোনটো মানে আছিল আপোনাৰ সজোৱা মানে বনোৱা ডেকৰেচন কমিটিত তাতে বিভিন্ন ধৰণৰ মানে এই কনচেপ্ত এইটো কৰা হৈছিল যে এইটো কেনেকৈ যিহেতু পঁচিছ বছৰ হ'ল গোটেই এলুমিনাচ এলোমিনাইবিলাক আহিব প্লাছ গোটেই অসমৰ মানুহ ইনভাইট কৰা হৈছে ডাঙৰ ডাঙৰ ত' তেনেকুৱা এটা সেৰিয়াত মোক ক'লে যে তুমি এটা এনেকুৱা বস্তু বনোৱা যিটো মানে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে চেন্টাৰ অফ এট্ৰেকচন হ'বৰ কাৰণে মই ক'লো মোক টাইম লাগে তেতিয়া ছাৰহঁতে ক'লে যে ইমান টাইম দিব নোৱাৰোঁ তুমি আজিৰ ভিতৰতে যিখিনি পাৰা এটা হেৰি কৰা তেতিয়া মই আহি জল্দিকে সৰু সৰু কাৰ্ড বৰ্ডৰ পেপাৰেৰে মই এটা জাষ্ট এটা মানে ডেম' ডেম' এটা বনাই ছেম্পল এটা বনাই মই ছাৰক যেতিয়া দেখালোঁ ছাৰে ক'লে এইটো ভাল হ'ব আৰু সেইটো আছিল আমাৰ মই যিহেতু কমাৰ্চ কলেজত পঢ়োঁ ত' আমাৰ কমাৰ্চৰ তিনিটা মেইন ক'ৰ ছাবজেক্ট একাউন্টেঞ্চি মেনেজমেন্ট আৰু বিজনেছ ষ্টাডিছ মেনেজমেন্ট একাউন্ট বিজনেছ ষ্টাডিছ এই তিনিটাৰ মানে কিতাপ তিনিখন তিনিটা বহুত ডাঙৰ মানুহৰ প্ৰায় পাঁচ ফুটমান ডাঙৰ হ'ব সিমান ডাঙৰ ছাইজৰ তিনিখন কিতাপ এটাৰ ওপৰত এটা থৈ এনেকৈ তিনিখন এটাৰ ওপৰত এটা থৈছোঁ থৈ তাৰে ওপৰত গুৱাহাটী কমাৰ্চ কলেজৰ এম কম ডিপাৰ্টমেন্টৰ যোনটো লগ' আছে যোনটো মানে সেই লগ'টো তাত দিয়া হৈছে প্ৰায় গোটেই ভাস্কর্য্য়টো পাঁচ ফিট পাঁচ ফিটমান ডাঙৰ হ'ব আৰু সেইটো বনাওঁতে মোৰ বহুতখিনি জটিল হৈছিল ভাবিবলগা হৈছিল মই অকলে গোটেইখিনি সম্পূর্ণ কৰি মই প্ৰায় দহ বাৰ ঘন্টা লাগিছে গোটেইখিনি বনাওঁতে বনে সেইটো মই লাষ্টত যোনটো আমাৰ গুৱাহাটী কমাৰ্চ কলেজৰ যোনটো লগ' আছে লগ'টো এম কম ডিপাৰ্টমেন্টৰ যোনটো লগ' আছে সেইটো ট'টেলি হাতেৰে বনাই সেইটো মই সৃষ্টি কৰি কমাৰ্চ কলেজৰ একদম মেইন এন্ট্ৰেঞ্চত থোৱা হৈছিল আৰু সেইটোত যোনদিনাখন মেইন ইভেন্টটো আছিল সেইদিনাখন গোটেই যোনবিলাক মানুহ আহিছিল যিমান এলুমিনাই আছিল গোটেইখিনি মানুহে সেইটো সেইটো সঁচাকেই বহুত ভাল পাইছে আৰু তাৰ আগত ফটো তুলিছে আৰু সেইটো গুৱাহাটী কমাৰ্চ কলেজৰ মানে সেইটোত থাকি থাকি গ'ল যে এইটো এটা ভাল ভাস্কর্য্য় এতিয়াও আছে গুৱাহাটী কমাৰ্চ কলেজত ৰাখি থৈ দিছে বস্তুটো মই সেইটো বহুত গৌৰৱ কৰোঁ আৰু মোৰ এইটো ভাল লাগে ফটো আছে মই কেতিয়াবা চাওঁ সেইটো আৰু লগৰবিলাকে এতিয়াও কয় যে সেইটো ভাল আছিল আৰু মাষ্টৰবিলাক কমাৰ্চ কলেজৰ মাষ্টৰ আছে সিহঁতি মানে মেডাম ছাৰহঁতে কয় যে এইটো বহুত কম সময়তে খুব ভাল এটা বস্তু ভাবি উলিয়াইছা আৰু সেইটো মোৰ চবতকৈ জটিল ভাস্কর্য্য় আছিল